অঁ অঁ অঁ কোন এই এনেই আছোঁ অঁ হেৰি উৎপলা মামী অঁ অঁ এই এনেই বিছনাতে পৰি আছোঁ অঁ দেওবাৰ যে অঁ অঁ অঁ কিতাপখন নি অঁ কিতাপ এখন আনিছিলো অঁ লাইব্ৰেৰীৰ পৰা

অঁ অঁ নিয়ম ঠিক আছে যিটো নিয়ম আৰু সেইটোৱে কিমানকৈ দিব লাগিব অঁ বিশ টকা ঠিক আছে দি দিম অঁ লেট হ'ল বাবে দিব লাগিবতো দিব লাগিবই আৰু দি দিম বাৰু অঁ অঁ ঠিক আছে